বলীউড বা টলীউডে ভাৰতৰ সকলো ঠাইতে ফেশ্বনৰ ট্ৰেণ্ডক প্ৰভাৱিত কৰিছে বুলি মই ভাবোঁ কিয়নো আজি যদি ভাৰতৰ প্ৰায় প্ৰতিটো চুক বা প্ৰতিটো অঞ্চলত যদি আমি চাবলৈ যাওঁ তেন্তে সৰুৰ পৰা ডাঙৰ লৈকে প্ৰায় বহুতো মানুহে ভাৰতৰ যিবোৰ এক্টৰ এক্ট্ৰেছে পৰিধান কৰা কাপোৰ তেনেধৰণৰ কাপোৰে তেওঁলোকে পৰিধান কৰি থকা আমি দেখিবলৈ পাওঁ তেওঁলোকে বলীউড টলীউডৰ যিবোৰ এক্টৰ এক্ট্ৰেছে পৰিধান কৰা কাপোৰ সেইবোৰক দেখি দেখি তেওঁলোকে যিবোৰ থলুৱা বস্ত্ৰ তেওঁলোকে আগৰ পৰা পৰিধান কৰি আহিছে সেইবোৰ পৰিধান কৰা বাদ দিছে আৰু তেনেধৰণৰ বলীউড টলীউডৰ যিবোৰ ফেশ্বন ফেশ্বন সেইটোক ফল' কৰিবলৈ লৈছে বিশেষকৈ যুৱ সমাজ এই ক্ষেত্ৰত অধিক আগবঢ়া আগবঢ়া দেখিবলৈ পোৱা গৈছে তেওঁলোক তেওঁলোক যিবোৰ এক্টৰ এক্ট্ৰেছৰ যিবোৰ কাপোৰ সেইবোৰৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে আৰু তেওঁলোকে তেওঁলোকে বিভিন্ন ধৰণৰ সাজ পোচাক পৰিধান কৰিছে আৰু বিভিন্ন ধৰণৰ বাহিৰৰ পৰা অৰ্ডাৰ কৰি পিন্ধি হ'লেও পিন্ধিবলৈ লৈছে আৰু নিজক সেই ভাল লগা এক্টৰ এক্ট্ৰেছজনৰ নিজৰ মাজত প্ৰতিষ্ঠা কৰিব কৰাৰ দৰে তেওঁলোকে এটা মানসা জাগৃত কৰিছে ইয়াৰ উপৰিও মোৰ কেইখন ভাল লগা এখন ভাল লগা চিনেমা হৈছে যিখন যিখন কাপোৰৰ ষ্টাইলৰ বাবে ভাল লাগে সেইখন চিনেমা হৈছে চুইধাগা এই চিনেমাখনত অনুষ্কা সেন আৰু বৰুন বৰুন ধাৱনে হাতেৰে নিজে প্ৰস্তুত কৰি উলিওৱা কাপোৰ ইণ্টাৰনেশ্ব্যনেল কম্পিটিশ্ব্যনত গৈ ইণ্টাৰনেশ্ব্যনেল কম্পিটিশ্ব্যনত গৈ তেওঁলোকে প্ৰতিযোগিতাত ভাগ লয় আৰু প্ৰথম হৈ ওলাই আহে তেওঁলোকৰ নিজে হাতেৰে প্ৰস্তুত কৰা তেনেধৰণৰ বলীউড টলীউডৰ কাপোৰ কাপোৰ যিবোৰ সৃষ্টি কৰিছে সৃষ্টি কৰি তেওঁলোকে ইমান সুন্দৰকৈ ফেশ্বন শ্ব'ত নিজাকৈ প্ৰস্তুত কৰিছে এইয়া সঁচা সঁচাকৈ প্ৰশংসনীয় ইয়াৰ উপৰি মোৰ অন্য এখন ভাল লগা চিনেমা হৈছে সেইখন কাপোৰৰ ষ্টাইলৰ বাবে ভাল লাগে মোৰ সেইখন হৈছে এ বি চি ডি এনিবডী কেন ডাঞ্চ তাত তাত পৰিধান কৰা কাপোৰসমূহ মই সঁচাকৈ বহুত ভাল লাগে ইয়াৰ উপৰি আৰু এখন চিনেমা হৈছে যিখন কাপোৰৰ ষ্টাইলৰ বাবে ভাল লাগে সেইখন হৈছে মিষ্টাৰ মজনু মিষ্টাৰ মজনুৰ যিজন হিৰ' থাকে তাত সেই হিৰ' চিনেমাখনত হিৰ'জনে যিবোৰ কাপোৰ পৰিধান কৰে একদম সুন্দৰ সুন্দৰকৈ পৰিধান কৰে সেই কাপোৰযোৰ মোৰ কাপোৰবোৰ মোৰ বহুত কাপোৰযোৰৰ প্ৰতি মই বহুত আকৰ্ষিত হওঁ ইমানেই মোৰ চিনেমাৰ ওপৰত ক'ব ক'বলগীয়া মোৰ ভাল লগা চিনেমা মোৰ মই আচলতে চেষ্টা কৰিবলৈ বলীউডৰ টলীউডৰ মই চিনেমা চাই পিনি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হোৱা নাই আজিলৈকে বাট মোৰ এজন খুৰা এজন খুৰাই দৰ্জী কৰে তেওঁ কাপোৰ কাপোৰ চিলায় তাৰপিছত মোৰ খুৰাই তেনেধৰণৰ বহুতো চো চোলা প্ৰস্তুত কৰি উলিয়ায় বিভিন্ন ধৰণৰ চোলা তেনেকৈ বলীউড টলীউডৰ বিভিন্ন ধৰণৰ চোলা নিজে হাতেৰে প্ৰস্তুত কৰি উলিয়ায় আৰু মই তেওঁকে চাই কেতিয়াবা তেনেধৰণৰ পোচাক প্ৰস্তুত কৰিব চেষ্টা কৰোঁ কিন্তু মানে প্ৰায় সেই ধৰণৰ মানে সেই ধৰণৰ হৈ প্ৰস্তুত হৈ নুঠে